হেল্ল' অঁ দেৱজিত দা

অঁ অঁ অঁ অঁ

ভাল হ'ব না অঁ আমাৰ এই তপনদাক ৰাখো শইকীয়া চাৰক ৰাখোঁ গোপাল শৰ্মাক ৰাখোঁ এনেকে যদি ৰাখোঁ ভাল হ'ব অঁ অঁ অঁ আৰু এই আপুনি এটা কাম কৰিব লাগিব কিন্তু এখন আপুনি এতিয়া কি কৰে এখন সিতা আপোনাৰ কথা তাৰমানে কি এই যদি পাৰে তাৰমানে ৰেজিষ্ট্ৰেশ্যন এটা কৰাই দিব তাহাঁতক

অঁ ৰেজিষ্ট্ৰেশ্যন কৰালে হ'ব কি তেওঁলোকৰো ভাল হ'ব ভৱিষ্যতে আৰু কিবা পথ খোলা যাব হয় না নহয় কওকচোন অঁ অঁ অঁ আৰু চৰকাৰৰ ফালৰ সুবিধাগিলােতো আপুনি আনিবই জানো মই সেইকাৰণে কৈছোঁ

ঠিক ঠিক তেনেহ'লে আপুনি এটা কাম কৰিব মই আমাৰ ফালৰবিলাকক কম আপুনি আপোনালোকৰ ফালৰখিনিক কব হ'ব তেওঁলোকৰ উপদেষ্টা হিচোপে তেওঁলোকক কৈ দিম

দিয়ক তেনেহ'লে এললো নাকি হ'লতো না দে বঢ়িয়া খলোঁ